হেল্ল' এই অশোক হেৰি নহয় এই পঞ্চায়ত পঞ্চায়ত অফিচলে গৈছিলি নেকি তই কেনেবাকৈ

আচ্ছা সেই এতিয়া চা না এইবিলাক এতিয়া এই জবকাৰ্ডৰ কাম কৰি কৰি কিমান পইচা মানুহে লৈ আছে গম পাইছনে আজি আজি এবছৰ আগতে মই জবকাৰ্ডৰ হেৰি কৰিলোঁ আৰু তেওঁলোকে কোৱা মতে জবকাৰ্ড আহিল বুলিও কৈছে কৈছে জবকাৰ্ড আহিল তাৰ পিছতহে মই এদিন গৈছিলোঁ বোলে হেৰি নহয় জবকাৰ্ডটো এনেকে ভগোৱা নহ'ব আমি জবকাৰ্ড সকলোকে একেলগে দিওঁ যিখিনি মানুহে নতুনকে মানে এপ্লাই কৰিছিলে জবকাৰ্ডৰ সকলোকে একেলগে দিম কিন্তু আমাৰ মি মিটিং আকাৰে হ'ব আৰু আমি সকলোকে একেলগে দিম এতিয়া দিম দিম দিম দিম কৈ আজি এবছৰে হ'ল এতিয়ালৈকে কোনো খা খবৰ নাই তাকে ওলা ওলাবি নহ'লে কাইলৈ শনিবাৰ হ'ল পৰহিলৈ দেওবাৰ সোমবাৰে ওলাবি যাম এপাক

নাই নাই নহয় নহয়

নাই নাই ঠিক ওলাবি এই সোমবাৰে যাম ওলাবিচোন মানে এই ই চেক্ৰেটাৰী অলপ বইজ্জাত হৈছে বুইছ সভাপতিকো মই কেইবাদিনো ক'লো সভাপতিৰো কোনো কান খবৰ নাই চব হৈ আছে চব হৈ আছে বুলি কৈ আছে কিন্তু আজিলৈকে জবকাৰ্ডটো আমাক দিয়া নাই গতিকে এটা কাম কৰিবি সোমবাৰে সোমবাৰে ওলাবি নাপাহৰিবি দুয়োটা যাম আৰু অতুল দা যায় যদি অতুলদাকো কবি হাঁ

আগবেলাৰ ভাগতে যাম দহটা মানত ওলাবি হাঁ ঠিক আছে হ'ব দে